হেল্ল' হেল্ল' অ কওকচোন অঁ হয় হয় কওকচোন কোনে কৈছে আপুনি অ কওকচোন বাৰু অঁ লগ মানে ইভাগে নাপাব এনেকে ফোনতে কওক অ অ এঁয়া এঁয়া গাখীৰ কিমান মান লাগিব অ অ তাক অ বাৰু ঠিক আছে পাব পাব বাৰু এতিয়া কিবা এটা দি থ'ব লাগিছিলে বাৰু অ অ সেইটো বান্ধনী এটা মানে অঁ গাখীৰ লিটাৰ পঞ্চাছ টকা সেইটো মিলাই আৰু এমোনত কিমান কম অ অ এডভাঞ্চটো বিচৰা পৰা বেয়া পাব নালাগে আকৌ মানে কি গাঁৱৰ মানুহ যদিও কথাটো আকৌ অ দেখা মানুহেই বাৰু অ অ অ অ অ হ'ব সেইটো আৰু এক্সট্ৰা দাম হ'ব আৰু মানে কিবা এটা হেৰি কৰি পেলাই পঠিয়াব লাগিব আৰু গাড়ী অ হ'ব বাৰু দিয়ে পঠিয়াই দিব পৰা হ'ব বাৰু গাড়ী চাৰি হেৰি কৰি পেলাই তাকে আৰু পাব বাৰু অঁ হ'ব